অঁ অঁ তুমি হেৰিয়ৰ এই এই ৰমানী চুকৰ দ্বিপেন হয় নেকি বাৰু অঁ তুমি ইলেক্ট্ৰিচিয়ান নোহোৱা জানোঁ অঁ এই মোৰ মানে কি হ'ল জানোঁ মটৰটো অকণমান কিবা প্ৰবলেম দি আছে ইলেক্ট্ৰিকেল প্ৰবলেমেই নে নাই তাৰ ভিতৰৰ কিবাই অসুবিধাই হৈছে নেকি এই মানে অকণমান অঁ চুইচটো দিলে তেনেকে ঘূৰে কিন্তু শব্দটো হয় হোৱাৰ পিছত মানে পানী চানী নুঠে এনেকুৱা প্ৰবলেম অঁ পানী নুঠে এনেকোৱা অকণমান প্ৰবলেম দি আছে এই তোমাৰ আজৰি আছে নেকি বাৰু তোমাৰ এই মোৰ ঘৰটো হ'ল তিনিকুৰীয়া গাঁৱতে এই তিনিকুৰীয়া গাঁৱৰ এই অকণমান খাতল গাঁওৰ ফালে সোমাই যায় যে ৰাস্তাটো অঁ সেইডখতে আছে বাৰু তুমি আজৰি পালে অকণমান আহি অলপ চোৱা চিতা কৰি দিবাচোন দেই

ঠিক আছে হ'ব দিয়া হ'ব